আমি সাধাৰণতে এজোপা গছৰ পৰা আৰু এজোপা গছ কৰিবলৈ হ'লে গছজোপাত যেনেকৈ গুটি ধৰে সেই গুটিবিলাক আমি সংৰক্ষণ কৰোঁ গুটিবিলাক সংৰক্ষণ কৰি পিনে থওঁ তাৰপৰা গুটিবিলাক পচাই থওঁ পচাই মেলি তাৰপৰা আকৌ পুলি ওলায় পুলি পুলি ওলায় যেতিয়া পুলিবোৰ ৰুবলৈ হয় তেতিয়া ঘৰতে সাৰ অলপ বনাই লওঁ গোবৰ মাটি কেঁচুসাৰ এইবিলাক মিক্স কৰোঁ মিক্স কৰি মেলি পলিথিন ঠোঙাত ভৰাওঁ পলিথিন ঠোঙাত ভৰাই মেলি এটা এটা পোলি ৰুও পুলি ৰুই মেলি ৰুব লগাখিনি ৰুওঁ ঘৰৰ চাৰিওকাষে যোনবোৰ বেছি থাকে সেইবিলাক মই বজাৰত বিক্ৰী কৰোঁ তাৰোপৰি মানে কিছুমান ফুলৰ মই কাটিং কৰোঁ কাটিং কৰাৰ প্ৰচেছটো হৈছে মানে সাত আগটোৰ পৰা কাটিব লাগে মাজত কাটিলে মানে অকণমান হেৰি হয় আগটো পৰা কাটি পচালে মানে ফুলজোপা ধুনীয়া হয় তেতিয়া বেছিদিন নালাগে একমাহ ডেৰমাহৰ ভিতৰত পোখা মেলে আৰু ফুলপুলি হেৰিটো কাটিংটো তাৰপৰা আমি কাটিং কৰি তেনেকৈও পুলি বহুত মানে কাটিং পুলি পচাওঁ তেনেকৈ বজাৰলৈ নিওঁ তেনেকৈ বজাৰত নি মেলি বিকো বিকি পিনে তাৰপিছত আকৌ ঘৰত যিখিনি থাকে সেইখিনিৰে আকৌ টাব আনি পিনে টাবত দিওঁ ঘৰখন অলপ শুৱনি কৰিবৰ কাৰণেও মানে টাবত দিওঁ তেনেকৈ ফুলোঁ হেৰি কৰোঁ গছপুলিও ৰুওঁ যদি বেছি জাগা থাকে তেতিয়া গছপুলি চাৰিওকাষে ৰুওঁ বেছি যদি জাগা থাকে টাব যদি আকৌ টাব যদি কম হয় আকৌ টাব লৈ আহোঁ যিমান পুলি বাচিলে বাচি থাকিলে সেইখিনি পুলি আকৌ টাবত লগাই দিওঁ টাবত লগাই মেলি আকৌ কোনোবা যদি গ্ৰাহক আহে গ্ৰাহকক আকৌ বেপাৰী আহিলে বেপাৰীকো দিওঁ বাৰু সেইবিলাক তেনেকৈ কৰি মেলি আৰু গছ গছৰ পৰা এজোপা গছৰ পৰা দুজোপা কৰোঁ দুজোপাৰ পৰা তিনিজোপা তেনেকৈ কৰি কৰি বহুত কৰোঁ আৰু তেনেকৈ সময়ো মানে অলপ ব্যৱহাৰ হয় আৰু সময়খিনি অলপ লাগে সময়খিনি কেনেকৈ যায় সেইবিলাক কাম কৰি থাকিলে পাত্তাই পোৱা নাযায় মানে যেনেকৈ যায় মানে সময়খিনি সেইবিলাক কাম কৰি আৰু মই ভালো পাওঁ গছপুলি ৰুই গছপুলি ফুলপুলি ফুলৰ বাগিচাখন আগফালে ঘৰখন শুৱনিও কৰে দেখিবলৈ সেইটো কাৰণে মানে সেইবিলাক কৰি খুব ভাল পাওঁ মই